ন লাখ নব্বৈ হাজাৰ নশ নব্বৈ সাত লাখ আশী হেজাৰ নশ পাঁচ লাখ পঞ্চাছ হাজাৰ পাঁচশ ছয় লাখ নব্বৈ হাজাৰ আঠশ নব্বৈ নিৰান্নব্বৈ হাজাৰ